হেল্ল' অঁ

আমাৰ ইয়াত কি কি আছে ফুৰিবলগীয়া এইবোৰেই নেকি বিখ্যাত ফুৰিবলৈ যুগৰ জেগা এইকিটাযেই আছে আছে অঁ আছে অঁ

অঁ অঁ আচ্ছা অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অঁ খোৱা বস্তু হয় ন এইবোৰ অঁ বাৰু ঠিক আছে মই আপোনাক হেৰি কৰিম আৰু